আমাৰ প্ৰিয় খেলুৱৈ শচীন তেণ্ডুলকাৰ বিৰাট কোহলি ধনী আদি কৰি সেই খেলুৱৈসকলক বহুত ভাল পাওঁ আৰু সিহঁতে বহুত ভাল আৰু সিহঁতে আমাৰ দেশৰ আমাৰ দেশক উজ্জ্বল কৰি তুলিছে সিহঁতৰ খেলৰ আৰু তেওঁলোকক আমি এইটোৱে সুধিব বিচাৰোঁ যে তেওঁলোকে এনেকৈ খেল কেনেকৈ খেলিব পাৰে বা ইমানখিনি খেল কেনেকৈ খেলি আগুৱাই গ'ল সেইবিলাক জানিব খুজিম আৰু সিহঁতে ইমান কষ্ট কৰে সেইটো জানো কিন্তু ইমান ধুনীয়াকৈ খেল কেনেকৈ খেলিব পাৰে সেইবিলাক কুৱেশ্যন কৰি মানে সেইবিলাক প্ৰশ্ন সুধিলো হয়